এতিয়া কেইবছৰমান পুৰণি ম'বাইল আৰু বৰ্তমানৰ স্মাৰ্টফোনৰ মাজত খুবেই পাৰ্থক্য আছে বহুত ডাঙৰ এটা পাৰ্থক্য আছে যেনে পুৰণি যিখিনি ম'বাইল ফোন আছিলে সেইবোৰ কীপে'ড আছিলে আৰু তাত আমি এপচ ইউজ কৰিব পৰা নাছিলোঁ অকল ফোন কৰিব পাৰিছিলোঁ আৰু চ'ৰি অকল কল কৰিব পাৰিছিলোঁ আৰু অকল কলটো ৰিচিভ কৰিব পাৰিছিলোঁ সেইখিনিয়ে আছিলে তাৰ মাজতে সীমাবদ্ধ আছিল বুলি ক'লেও বেয়া নহয় কিন্তু বৰ্তমানৰ স্মাৰ্টফোনত বৰ্তমান স্মাৰ্টফোনবোৰ বহুত এডভানচ যেনে তাত আমি বিভিন্ন ধৰণৰ এপ ইনষ্টল কৰিব পাৰোঁ আৰু সেই এপবিলাকৰ জৰিয়তে আমি যিকোনো ধৰণৰ কাম কৰিব পাৰোঁ ক'ব গ'লে যেনেকৈ ডিজাইনিং এডিটিং আমি ভাল ভাল ফটো ল'ব পাৰোঁ ভাল কোৱালিটিৰ ভিডিঅ' ল'ব পাৰোঁ তাৰোপৰি আমি ভিডিঅ'সমূহ লওঁতে মানে আমি নিজৰ মাতটো তাত ৰেকৰ্ড কৰিব পাৰোঁ তাত ভিডিঅ' নকৰাকৈ আকৌ ৰেকৰ্ডাৰও আমি ইউজ কৰিব পাৰোঁ তাৰোপৰি আমি তাত চিনেমা চাব পাৰোঁ গান শুনিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ গে'মচ খেলিব পাৰোঁ বিভিন্ন ধৰণৰ এই বস্তুটোৱে কিন্তু খুব ডাঙৰ এটা পাৰ্থক্যই আনে আৰু তদুপৰি নেটৱৰ্ক সংযোগে আগৰ তুলনাত এতিয়া কেনেদৰে কাম কৰে বুলি ক'লে মই ভাবোঁ যে প্ৰথমতে নেটৱৰ্কৰ খুবেই প্ৰব্লেম কাৰণ প্ৰথমতে টু জি ৰ পৰা আৰম্ভ হৈছিলে টু জি থ্ৰী জি এইবোৰ আছিলে কিন্তু বৰ্তমান ফ'ৰ জি আহিলে আৰু ফ'ৰ জিৰ পাছত বৰ্তমান ফাইভ জি আহিলে এতিয়া এই বস্তুটোৰ কিন্তু ইতিবাচক আৰু নীতিবাচক এই দুয়োটা দিশেই আছে এতিয়া ইতিবাচক দিশ মানে কি আমি যিকোনো এটা বস্তু পতককৈ ইনষ্টল কৰিব পাৰোঁ বা আমি যেতিয়া কল এটা লগাওঁ ছেকেণ্ডতে গৈ পেলাই কলটো লাগে কিন্তু আগতে এইটো প্ৰব্লেম আছিল যে আমি যেতিয়া কল কৰোঁ তেতিয়া কেতিয়াবা হয়তো নালাগে কেতিয়াবা হয়তো লাগিব লাগিব কৰি আকৌ কাট খাই যায় এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আছিলে কলটো নালাগে কিন্তু বৰ্তমান তেনেকুৱা ধৰণৰ প্ৰব্লেম খুবেই কম আৰু তদুপৰি ফাইভ জি নেটৱৰ্ক বৰ্তমান সংযোগ কৰা পাছত এইটো উপযোগী হৈছে যদিও ইয়াক কিন্তু নিগেটিভ ইম্পেক্টটো আছে যেনেকৈ ৰেডিয়েশ্বনৰ কাৰণে চৰাই সৰু সৰু চৰাইবোৰ মৰিবলৈ ধৰিছে বহুত বেছিয়েই তাৰোপৰিও গছ গছনিৰ ওপৰত গোটেই ইনভাইৰনমেণ্টৰ ওপৰতে গোটেই পৰিৱেশটোৰ ওপৰতে এটা ডাঙৰ ইম্পক্ট পেলাইছে এই বস্তুটোৱে আমি যিমানেই টেকন'লজি ইউজ কৰিবলৈ লৈছোঁ সিমানেই আমি পৰিৱেশ হওক বা গোটেই এনিমেল কিনডমটোৱে হওক তাৰ গোটেই পৰিস্থিতি তন্ত্ৰত কিন্তু আমি খুবেই এটা ডাঙৰ প্ৰভাৱ পেলাই আছোঁ বৰ্তমান মই এয়াৰটেল ফাইভ জি চিম ব্যৱহাৰ কৰি আছোঁ আৰু মই ৰিচাৰ্জ আৰু ডাটাপেকৰ বাবে মাহিলী দুশ ঊনসত্তৰ টকা খৰচ কৰোঁ